মই আজি কাপোৰৰ বিষয়ে ক'বলৈ লৈছোঁ বোৱা কাপোৰ আৰু বজাৰত বোৱা কাপোৰৰ বহুত পাৰ্থক্য কাৰণ বোৱা কাপোৰবোৰ আমি ঘৰতে মিহি আৰু বহুত মানে মিহি হয় আৰু বজাৰত কিনা কাপোৰবোৰ পিছল ধৰি লওক ৰং যায়

ৰং গ'লে আকৌ কাপোৰযোৰ দেখিবলৈও বেয়া লাগে কাপোৰৰ বহু বহুত পাৰ্থক্য আছে কিছুমান কোমল কাপোৰো আছে কিছুমান পিচল কাপোৰ আছে পিচল কাপোৰবোৰ পিন্ধিবলৈ বহুত বেয়া আৰু কোমল কাপোৰবোৰ পিন্ধিবলৈ ভাল আৰু কপাহী কাপোৰ গৰমৰ দিনত ভাল হয় ঘাম শুহে ঘৰত বোৱা কাপোৰ মই প্ৰথম ৰুমাল এযুটি বৈছিলোঁ ৰুমাল যুটি বোৱাৰ পৰাই লাহে লাহে কাপোৰ ব'বলৈ শিকিলোঁ কাপোৰবোৰ বয় বিকিলোঁ লাহে লাহে বিকি মেলি পইচা পাই এনেকে ঘৰ চলাওঁ আৰু ঘৰত বোৱা কাপোৰবোৰ ৰঙো নেযায় আচলতে আৰু নিজৰ মতে মানে ভালকে মানে বৈ ল'ব পাৰি কাৰণ নিজে বিকো যেতিয়া ভাল কাপোৰটো বিকিবই লাগিব কাপোৰ বজাৰৰ পৰাও আনো আনো যদিও মানে কাপোৰ চাই আনো কাৰণ পিছল কাপোৰবোৰ পিন্ধিবলৈ বেয়া আৰু কপাহী কাপোৰবোৰ পিন্ধিবলৈ ভাল আৰু কিছুমান কাপোৰ ৰং যায় আৰু বেছিদিন নেযায় বহুত কাপোৰৰ সেইটোতে ডিফাইন্স ধৰি লওক পিছল কাপোৰবোৰ পিন্ধিবলৈ বেয়া লাগে আৰু কিছুমান ৰঙো যায় যে মই ঘৰতে চাদৰ মেখেলা ৰুমাল তাৰপাছত গামোচা লুঙি সকলো বওঁ আৰু সেনেকে বৈ বৈ মই বহুত পাছত পাকৈত হ'লোঁ আৰু সেইবিলাক বিকি মই ঘৰ চলাওঁ ঘৰৰ অৱস্থা পাতি মোৰ সিমান ভাল নহয় কাৰণ ঘৰ চলাবও লাগে ঘৰ চলাই ঘৰখনত মানে লাগতিয়াল বস্তু কিছুমান অনা হয় আৰু ও যেতিয়া মানে বহুত বিপদ হৈ যায় ধৰি লওক কিবা এটা কাৰণত লাগেই এই পইচা অভাৱ হয় তেতিয়া মই সদায় কাপোৰ বিকিয়ে সেই অভাৱ অনাটনবোৰ পূৰণ কৰোঁ আৰু মোৰ মাহীহঁতৰ জীয়েকৰ বিয়াত মই দছখন পকোৱা সূতাৰ গামোচা দিলোঁ আৰু তাতো মানুহে গামোচা বহু চাই পিনি মানে মানুহবিলাকে কৈছে কিমান ভালকে বৈছ ধৰি লওক ঘৰতে বোৱা তই ইমান ভাল লাগিছে গামোচাখন ফুলবোৰ সৰুৱে হওক লাগে কিন্তু ঘৰত বোৱা বস্তু বহুত মানে মহত্ত্ব আছে বজাৰটো বজাৰত বিকা নহয় কাৰণ মানুহে বিচাৰিলেহে দিয়া হয় বাৰু চাদৰবিলাকো তেনেকে তিনিশ চাৰিশ টকাত বিকোঁ গামোচা দুশ টকাত বিকোঁ ৰুমাল এশ টকা সেনেকেই চলি মেলি ঘৰখনো চলাওঁ ধৰি লওক নিজেও কিবাকিবি দৰকাৰ হয় সেইবিলাক আনো আৰু ল'ৰা ছোৱালী ছোৱালীকিজনী বিয়াতটো দিবই লাগিব ধৰি লওক সেইটো কাৰণে মই এতিয়াৰ পৰাই ছাদৰ মেখেলা গামোচা ৰুমাল সকলো মই ঘৰতে তৈয়াৰ কৰোঁ কাৰণ ঘৰৰ বস্তু সমান হ'ব নোৱাৰে বজাৰৰ পৰা কিনি আনিবলৈ ধৰি লওক সিমান সামৰ্থও নাই মেখেলা চাদৰ বা কিবা চাদৰেই হওক বা মেখেলাই হওক ঘৰ সিমান সামৰ্থ্য নোহোৱা কাৰণে ঘৰতে মই বৈ মেলি মোৰ মাটিশাল আছে মাটিশাল চাৰিওফালে চাৰিটা খুঁটা পুতি পিনি মই তাতে শালযোৰ লগাই লওঁ তুলুঠা ডাংমাৰী এডাল নাচনী সকলোবোৰ আছে মোৰ অ ঘৰত মোৰ মানুহজন নে হাজিৰা কৰে হাজিৰা কৰে যদিও সেইকিটা পইচাই নহয়গৈ যে সেইটো কাৰণে মই ঘৰতে মানে কাপোৰ চাপোৰ বিকি মেলি হেৰি কৰোঁ কাপোৰৰ সূতা মানে নামভাগ কেইবাটাও নামবোৰ হৈছে মহালক্ষ্মী পদ্মিনী পকোৱা সূতা আশী পকোৱা হাঠি পকোৱা সেইবিলাক সূতাৰে বওঁ অ আৰু পকোৱা সূতাটো বেছি ভাল কাৰণ চাদৰখন মিহি আৰু বগা হয় আৰু মই তাত ফুল ফুল মই নিজে বাচোঁ গামোচা ফুলো নিজে বাচোঁ ফুল বাচি দিলে শুৱনী লাগে দেখিবলৈ আৰু মানুহে দেখি পিনি কিনিবলৈও বিচাৰে ধৰি লওক চাদৰখন শুৱনী লাগে যে সেইটো কাৰণে আৰু মই তেনেকে বিকো আৰু ৰুমাল থৈছোঁ পঞ্চাছখন ৰুমাল থৈছোঁ ছোৱালীজনীৰ বিয়ালৈ বিছখন গামোচা থৈছোঁ মেখেলা চাদৰ পাঁচযোৰ আৰু ইভাগে মানে চব বোৱা কাপোৰবোৰ মোৰ ওচৰত বেছিভাগ আছে কাৰণ বজাৰ পৰা কিনি আনিব নোৱাৰিটো ইমান সামৰ্থ্য নাই সেইটো কাৰণে নিজৰ ঘৰতে বৈ পিনি ছোৱালীকিজনীক বিয়া দিব লাগিব আৰু ল'ৰালৈও ল'ৰালৈও তেনেকে বোৱাৰীবিলাকলৈ এনেকে সাঁচো বোৱাৰীলৈ ধৰি লওক মেখেলা চাদৰ এনেকে মোৰ লগতে লগাই এখন দুখন তেনেকেই তেহেঁতলৈ থৈ যাওঁ আৰু ছোৱালীকেইজনকো দিব লাগে ধৰি লওক দিয়া মেলা শেষ হ'লেহে ধৰি লওক মই আজৰি হ'ম সেইটো কাৰণে এতিয়াৰ পৰাই বৈ থাকোঁ ৰুমাল পঞ্চাছখন লগাওঁ কেতিয়াবা ধৰি লওক তাৰে বিছখন বিকো ত্ৰিছখন থৈ দিওঁ গামোচা বিছখন লগালে দছখন বিকো দছখন থৈ দিওঁ সেনেকুৱা আৰু ঘৰ চলিবলৈও লাগে ধৰি লওক আৰু বজাৰত পোৱা কাপোৰবোৰ কিনিবলৈ সামৰ্থ্য নাই মই আগতেও সেইটো কথা কৈছোঁ ধৰি লওক সেইটো কাৰণে নিজৰ ঘৰতে বিকি কাপোৰ বৈ বিকি পিনি সেনেকে চলি থাকোঁ আৰু লাগে বজাৰত পোৱা বস্তুবিলাকো মেখেলা চাদৰবোৰ মানে পিন্ধো পিন্ধো লাগে ধৰি লওঁক কিন্তু কিনি অনাটো বহুত কঠিন কাৰণ পইচা সিমান নাই বহুত বহু আজিকালি এযোৰ কাপোৰতে দুহেজাৰ পঁচিছশ এনেকে লৈ লয় বজাৰত বিকাবোৰ সেইটো কাৰণে মানে বৰ পিন্ধিবলৈ মন গ'লেও মানে নিজৰ সামৰ্থ্যটো চাই পিন্ধি নিপিন্ধো পিন্ধিব নোৱাৰোঁ ধৰি লওক আৰু মই চব কাপোৰে বওঁ মেখেলা চাদৰ লুঙি গামোচা তাৰপিছত চবেই বওঁ আৰু হাতৰ চিলাইও কৰোঁ কেতিয়াবা হাতৰ চিলাই ধৰি লওক ৰুমাল চিলাই প্ৰথমতে শিকিলোঁ তাৰপাছত লাহে লাহে সেনেকে শিকি শিকি অলপমান শিকিছিলোঁগৈ হ'লেও তাঁতত মোক বেছি ৰাপ ত মানে বহুতেই ৰাপ মানে মোৰ মানে তাঁত তাঁত বৈ থাকিলে ধৰি লওক আজৰি সময়ত ঘৰতে বৈ থকা হয় আজৰি পালে আৰু কাম কৰা সময়ত কাম কৰা হয় ধৰি লওক আৰু এনেই থকাতকৈ তাঁতখন বৈ থাকিলে মোৰ নিজৰে লাভ হয় কাৰণ এখন বিকিব পাৰি আৰু এতিয়া মোৰ মাহীজনী ছোৱালীৰ বিয়াতে গামোচা লাগে বুলি কৈছে মই এতিয়া বৈ আছোঁ গামোচা আৰু মাহীজনী ছোৱালী এতিয়া দিয়াৰ পাছত আকৌ আপাৰ ছোৱালী আছে আপাৰ ছোৱালীৰ বিয়াটো লাগিব বুলি কৈছে ৰুমাল পঞ্চাছখন আৰু মোৰ ল'ৰালৈয়ো মই তেনেকে থৈ দিছোঁ যেনেকে মই মোৰ ছোৱালীলৈ থওঁ মোৰ ল'ৰালৈও মই সমানেই থওঁ ল'ৰা বোৱাৰীয়ে পিন্ধিব বুলি মেখেলা চাদৰ সেইবিলাকে আৰু মই হেৰিয়ত কিনাবোৰ পচন্দ নকৰোঁ বাৰু সকলো কৰিলেও আকৌ কিনিবলৈ সামৰ্থ নাই ধৰি লওক মাটিশালত বোৱা বহুত ভাল লাগে মিহি হয় আৰু আপোনাৰ নিজৰ মতে নিজে বাছি ল'ব পাৰি ডাঙৰ বাচে সৰু বাচে আৰু বহুত ভাল লাগে মানে যেতিয়া মানে তাঁতৰ হেৰিবিলাক বস্তুবিলাক মানে যোগাৰ কৰি মেলি তাঁতখন লগাওঁ ঘৰতে এনে থাকিনো কি কৰিম ঘৰতে এনে থকা হয় সেইটো কাৰণে মই তাঁতখনকে লগাওঁ আৰু